অঁ ক মই এনেই অলপ ওলাই আহিছিলোঁ তাকে বৰসবাহখন পাতিব লাগিবই তাকে মিটিং দিলে নি মইটো নগ'লোৱেই অঁ অঁ এ এই ভাওনাখন তোৰ এইটো কি আছিলে নামটো হেৰি ৰত্নাকৰ নে কিবা এখন আছিলে যে মই পাহৰি গৈছোঁ এতিয়া ভাল লাগিব এইখন ৰত্নাকৰ ওলায় নাই এতিয়া গাঁৱৰ ল'ৰাই কৰিম বুলি ভাবিছ নে নে বেলেগৰ পৰা আনিব লাগিব তাকে বাহিৰৰ পৰাতো আনিবলৈ হ'লেতো প্ৰতিখন যি নাটকেই নলব তোৰতো খৰচটো বাঢ়িবই ন তাকে উপায় নাই এটা আলোচনা কৰিব লাগিব যে যদি ভাওনা যদি ভাল যদি গাঁৱৰ ল'ৰা যদি নাথাকে ধৰ ছাউণ্ডটোতো আজিকালি ভাওনাৰ ছাউণ্ড থাকি লাগিবই ড্ৰেছ ভাল হ'ব লাগিব লাইটিংটো ভাল হ'বই লাগিব

তাকে তাকে হেতলৈয়ো ক'ব লাগিছিলে কিন্তু ভাওনাখন পাতিলে ভালকে পাতিব লাগিব এনেই ফকটিয়া এখন এনেই হেৰি কৰি মেলি গাঁৱৰ ল'ৰাগিটা জানই দেখোন কেনেকুৱা এইগিটা

তাকে ৰাতি আজি আলোচনাটো কৰিব লাগিব গম পাইছনে

সেইটো অঁ অঁ হ'ব দে